মই খাই ভাল পাওঁ উত্তৰ ভাৰতীয় খাদ্য উত্তৰ ভাৰতীয় খাদ্য বুলি ক'লে যেনে আমাৰ গাহৰি মটন মানে ছাগলী আৰু হাঁহ এইকেইটা বস্তু মানে আমাৰ যিটো নন ননভেজ ননভেজ বুলি ক'লে আমাৰ এই কেইটা বস্তুক বুজায় আৰু মই সদ্যহতে ননভেজেই খাই ভাল পাওঁ এতিয়া হাঁহ বুলি ক'লে আমি উত্তৰ উত্তৰ ভাৰতত বনোৱা হাঁহ উত্তৰ ভাৰতৰ হাঁহটো আমাৰ কোমোৰা হাঁহ তাৰ কম্বিনেচনটো মানে বহুত এটা ভাল লগা ঠিক তেনেকে গাহৰি গাহৰি যেনেকে খৰিকা দিয়া চুঙাত দিয়া বইল কৰা এই গাহৰি বহুত ধৰণৰ বনাব পাৰি ঠিক গোটেইকেইটা বিধৰে মই ভাল পাওঁ আৰু ছাগলী ছাগলী বুলি ক'লে হয়তো আমাৰ ছাগলীটো আমি বা নৰ্মেলী যিটো বনাই আমাৰ অসম উত্তৰ ভাৰতত এইটো বস্তু খাই মই ভাল লাগে সেইটো কাৰণেও মই উত্তৰ ভাৰতীয় খাদ্য ভাল পাওঁ যিহেতু মই ননভেজ আৰু উত্তৰ ভাৰতৰ খাদ্যবোৰৰ লগত এটা পুষ্টিকৰো বহুত কথা আহি পৰে বহুত পুষ্টিকৰ আহে খাদ্য মই ভেৰিয়েটি পোৱা যায় চ' ঠিক সেইদৰে তেনেকে সেইটো গ'ল আমি কন্টিনেল খাদ্য বুলি ক'লে মই এতিয়া আকৌ ক'ব লাগিব চাইনিজ যেনেকে চাউমিন এইবোৰ কেইটা বস্তু আমি প্ৰায় খাই ভাল পাওঁ খাদ্য ভিতৰত বুলি ক'লে চাউমিন হয় মেগী এইকেইটা বস্তু আমাৰ এটা নৰ্মেলী আমাৰ মই খাই ভাল পাওঁ আৰু তেনেকে উত্তৰ ভাৰতত উত্তৰ ভাৰতীয় খাদ্যৰ লগত আমাৰ বহুত বহুত এটাৰ পুষ্টিকৰ কথা আহি পৰে তাক আৰু ৰান্ধিবলৈ উত্তৰ ভাৰতীয় খাদ্য ৰান্ধিবলৈও ইজি সব বিভিন্ন ধৰণে ৰান্ধিব পৰক পৰা যায় আপোনালোকে মই হয়তো মইতো মইতো সাধাৰণতে গাহৰিটো গাহৰিটো বইল কৰি খাবলে ভাল পাওঁ গাহৰিটো যিহেতু মই গাহৰিটো বনাবলে সেইটো ৰেচিপি বনাব হ'লে জাষ্ট আমাৰ নৰ্মেলী সামগ্ৰী প্ৰয়োজন হয় আদা বগা পিঁয়াজ আৰু পানী কুকাৰ এটা ৰাইচ কুকাৰ আৰু এইটো গাহৰি মাংস জোখৰ ঠিক প্ৰথমতে দিব লাগে প্ৰথমতে প্ৰথমতে ব্যৱহাৰ কৰিব লাগে গাহৰিটো ভালকে ধুব লাগে ধুই পিনি আমাৰ জাষ্ট একো দিব নালাগে তাৰ লগত মিক্স কৰিব নালাগে চ' তাত আপোনালোকে গাহৰিটো কুকাৰত দি জোখৰ পৰিমাণৰ পানী তাৰ পাছত আদা ৰচুন পেষ্ট এটা আদা ৰচুন পেষ্ট এটা আৰু তাত জোখত বেছি নহয় এটা জোখত দি আমাৰ এটা টেঙা দিব হ'লে হয়তো ঔটেঙা চাৰি পাঁচ পিচ দি এটা গেছত ষ্ট'ভত বহাই পাঁচ চাৰি পাঁচটাকৈ হুইছেল মাৰি এটা ধুনীয়া ধুনীয়া আঠটাৰ হুইছেল মৰা পিছত যিটো আপোনালোকে খাব সেইটো সেইটো এটা মজা ইন্টাৰেষ্টিং এটা খাদ্য মোৰ মোৰ ভাগৰ আৰু হয়তো ময়ো নিজেও বনাওঁ কুক কৰোঁ আৰু আছে যেনেকে আমাৰ দক্ষিণ ভাৰতৰ কিছুমান খাদ্য আছে আমাৰ কে অকল ভেজ বুলি ক'লেই নহ'ব আমাৰ কেঁচা শাক পাচলিৰ বহুত গুৰুত্ব আছে কেঁচা শাক পাচলি বহুত ধৰণৰ ভেৰাইটি পোৱা যায় যেনেকে আমাৰ মেইনলি কেঁচা শাক পাচলি বুলি ক'লে বনত যিবিলাক ওলোৱা সেইবোৰ বস্তু আমি পাত জাতীয় বস্তু আমি খোৱা হয় পাচলিৰ ভিতৰতটো আছে আমাৰ মূলা শাক এইবোৰ আমাৰ গাজৰ এইবোৰ আমাৰ বহুত আমাৰ উত্তৰ ভাৰতত পোৱা দেখা যায় সেইটো সেইটো মৰ্মে মই খায়ো ভাল পাওঁ আৰু আমি ভাল লগা বিশেষকে মই দক্ষিণ ভাৰতৰ খাদ্যটোৰ প্ৰতি ইমান মোৰ আগ্ৰহী নহয় দক্ষিণ ভাৰতৰ খাদ্য হয় হয়তো কিছুমান সামঞ্জস্য আমাৰ দ সামঞ্জস্য আমাৰ উত্তৰ ভাৰততো ভাৰতৰ খাদ্যৰ লগতো আছে কিন্তু আমাৰ উত্তৰ ভাৰতৰ মেইনলি খাদ্য হ'ল ভাত ভাত চবজি এইকেইটা খাদ্য আমাৰ উত্তৰ ভাৰতৰ প্ৰথম পৰম্পৰা খাদ্য খাদ্য তাত আৰু আছে খাদ্যৰ লগত আছে আমাৰ কিছুমান বিহু বিহু বিহু সময়ত আমি কিছুমান খাদ্য খাওঁ খাওঁ যেনেকে দৈ আছিলে পিঠা দৈ পিঠা দৈ চিৰা আদি এইসমূহ আমি খাই ভাল পাওঁ সেইটো কাৰণে মই ভাল পাওঁ উত্তৰ ভাৰতৰ খাদ্য দক্ষিণ ভাৰতীয় খাদ্যত মই ইমানতে সম্পূৰ্ণ সন্তুষ্ট নহয় কন্টিনেল খাদ্যৰ ভিতৰত চাইনিজ খানা খাই খাদ্যটো মই খাই ভাল পাওঁ